ভাৰতৰ প্ৰখ্যাত সাংস্কৃতিক পৰম্পৰা আৰু বিশ্বাসবোৰৰ ভিতৰত ভাৰতৰ ঐতিহাসিক এটা ধৰ্মীয় বিশ্বাস বোৰৰ লগতে ভাৰত ভাৰতবাসীৰ পূৰ্বপুৰুষসকলে অতীজৰে পৰা পালন কৰি অহা বিভিন্ন ধৰণৰ কলা সংস্কৃতিবিলাকক ভাৰতৰ সাংস্কৃতিক প্ৰখ্যাত পৰম্পৰা আৰু বিশ্বাস বুলিব পাৰি ভাৰতৰ সংস্কৃতি বিশ্বৰ অন্যান্য দেশৰ সংস্কৃতিতকৈ এইকাৰণেই পৃথক যে ভাৰতত বিবিধতাৰ মাজতে এক একতা দেখিবলৈ পোৱা যায় কিয়নো ভাৰতবৰ্ষত বিভিন্ন ধৰ্মালম্ ধৰ্মাৱলম্বী লোকে বসবাস কৰে যিহেতু ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ গতিকে বিভিন্ন ধৰ্মাৱলম্বী লোকৰ বিভিন্ন ধৰ্মীয় উৎসৱৰ লগতে তেওঁলোকৰ তেওঁলোকৰ যি পৰম্পৰা আৰু কলা সংস্কৃতিও পৃথক পৃথক সকলো সকলো ভাৰতবাসী সকলো ভাৰতবাসীৰে নিজৰ ঐতিহাসিক সংস্কৃতি তথা পৰম্পৰা পৃথক পৃথক যদিও সকলো ভাৰতবাসীৰ লোকেই ভাৰতীয় ভূ খণ্ডত সমিলমিলেৰে সহাৱস্থানৰ মাজেৰে বসবাস কৰি আহি আছে যিহেতু ভাৰত এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ লগতে ভাৰত এখন বৃহৎ ভূ খণ্ড বা ভাৰতৰ ভূ খণ্ড বৃহৎ গতিকে এই বৃহৎ ভূ খণ্ডত ভূ খণ্ডৰ প্ৰতিটো খণ্ডৰে প্ৰতিটো খণ্ডতে বসবাস কৰা লোকবোৰ পৃথক পৃথক অসমৰ অসমীয়াভাষী লোকসকলৰ কলা কলা সংস্কৃতি দক্ষিণৰ তামিল বা মালায়ালম লোকসকলতকৈ পৃথক লগতে হাৰিয়ানাৰ বা উত্তৰাখণ্ডৰ উত্তৰাখণ্ডৰ পাহাৰীয়া লোক সংস্কৃতি ভাৰ মুম্বাই বা মধ্যপ্ৰদেশ বা গুজৰাটৰ লোকৰ লোক সংস্কৃতিতকৈ পৃথক পৃথক হোৱা স্বত্বেও সকলো ভাৰতবাসীয়ে নিজৰ ঐতিহ্য নিজৰ পৰম্পৰা নিজৰ কলা সংস্কৃতি বজাই ৰখাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াই আহিছে আৰু সকলো ভাৰতবাসীয়ে ভা ভাৰতকে ভাৰত মাতাক নিজৰ মাতা হিচাপে স্বীকাৰ কৰি আহিছে ইয়ে আমাৰ ভাৰতীয় সংস্কৃতি যে আন দেশৰ সংস্কৃতিতকৈ পৃথক বিভিন্ন ধৰ্মাৱলম্বী বিভিন্ন জাতি বিভিন্ন বৰ্ণৰ বিভিন্ন ভাষাৰ লোকেও ভাৰতবৰ্ষত এক সংস্কৃতি লৈ যে জীয়াই থকা নাই বা নিজৰ সংস্কৃতিৰ লগতে আনৰ সংস্কৃতিকো সমান্তৰালভাৱে সমান সমান সন্মান কৰি আহিছে ইয়ে ভাৰতীয় সংস্কৃতিক আন দেশৰ সংস্কৃতিতকৈ পৃথক কৰিছে